কামৰূপ মহানগৰ জিলাখনৰ স্বাস্থ্যসেৱা মানে বৰ বৰ বিশেষ ভাল নহয় কিন্তু ইমান বেয়া বুলিও ক'ব নোৱাৰি আমি যদি জি এম চিত যাওঁ গ'লে তাৰে স্বাস্থ্য মানে এইটো আপোনাৰ চিকিৎসাটো ভাল চিকিৎসাটো ভাল হ'লেও যিটো দৌৰা ফুৰা কৰায় সেইটোত মানে ভাল মানুহো ৰুগীয়া হৈ যাবলগীয়া হয় গতিকে মই চৰকাৰৰ পৰা এইটো বিচাৰিম যাতে প্ৰচেছবিলাক অলপ চিম্পুল কৰে আৰু সুবিধা বিশেষ জি এম চিত হে আছে কিন্তু কামৰূপ গুৱাহাটীৰ বাহিৰত যদি যাওঁ গ'লে আপোনাৰ আপোনাৰ সুবিধাবিলাক কমি যায় বহুত লিমিটেড হৈ যায় আৰু মানুহ ঔষধ চৌষধৰ কাৰণে বহু দূৰ দূৰ দূৰ দূৰণিলৈ যাবলগীয়া হয় গতিকে চৰকাৰক এইটোৱেই ক'ব পাৰিম যে অলপ ঔষধ বা যিখিনি দৰব লাগে লাগতিয়াল বস্তুখিনি যাতে ইজিলী এভেইলেৱল কৰাই দিয়ে আৰু এনেই গুৱাহাটীৰ গুৱাহাটী মহানগৰীৰ ভিতৰত যিকেইখন চৰকাৰী হস্পিটেল আছে সেইকেইখনটো চিকিৎসা ভালেই ভালেই পাইছে মই যিমানবাৰ গৈছোঁ মানে সম্পূৰ্ণভাৱে কিয়'ৰ হৈয়ে আহিছোঁ গতিকে বেয়া বুলি ক'ব নোৱাৰি আৰু মিডিয়ামত মই ৰেকি ৰেংকিং দিব পাৰোঁ